বৰ্তমান যদি গছৰ বিষয়ে ক'বলৈ যাওঁ তেনেহ'লে আমি নেমু গছৰ কথা ক'ব পাৰোঁ নেমুৰ বাৰিষাৰ সময়ত তাৰ ডালটো অলপ সেউজীয়া অংশটো আঁতৰাই তাক মাটি দি মোহাৰি লেপি আমি ডাল ধৰিব পাৰোঁ তেনেকৈ আমি তাৰ বৃদ্ধি কৰিব পাৰোঁ এতিয়া ফুলৰ গছবিলাকৰো বহুতৰ ডাল কাটি এনেকৈ ক'ৰবাত গুজি থৈ অলপ জেকা জেগাত তেনেধৰণে আমি গছৰ বংশবৃদ্ধি কৰিব পাৰোঁ